অঁ হ'ব দে অঁ অঁ হয় অঁ হ'ব

অঁ হ'ব

অঁ আমাৰ ওচৰ পৰা আছে লৈ যাম আৰু এই বাউণ্ডাৰী পথে অকণমান জংঘল হৈছে সেইখিনি চাফা কৰি দিব লাগিব

অঁ চাহ পানী আৰু খোৱাই দিছোঁ ৰাতিপুৱা এনে নটামান বজাত গ'লে হ'ব

অঁ হয় অঁ প্ৰাইমাৰী স্কুলখন লেতেৰা হৈছে বহুত সেইখনো

অঁ হ'ব দেই অঁ মোৰ তেনেকুৱা বিষয়ে আজি এনে আপুনি কোৱাৰ দৰে বাকী দুই তিনিজনমান সেনকে লৈ গ'লে সিহঁতক আকৌ ক'লে যে এই কৰ এই কৰ কৰি বাছ যোনে পাৰে আৰু সম্ভৱ লৈ যাব দা দা কটাৰী লৈ যোৱা সম্ভৱ সেইখিনি সিহঁতেও অকণমান অকণমানকে লৈ যাব অঁ আৰু কোদালৰ ব্যৱস্থা লাগিব এইখিনি বোনবিলাক চফা কৰ

অঁ অঁ গাঁৱৰ পৰা ই ৰিক্সা অঁ অঁ হ'ব অঁ হ'ব দেই কৈ থৈ দিম অঁ অঁ হ'ব দিয়ক